আমাৰ সমাজত কৰি আছে এতিয়ালৈকে সাংস্কৃতিক যিসমূহ আমি পৰম্পৰা পালন কৰোঁ নীতি নিয়ম আমি পালন কৰিছোঁ বিভিন্ন ধৰণৰ মানে অনুষ্ঠানবিলাকত বিহুৱে সংক্ৰান্তিয়ে হওক বিয়া বাৰু হওক বা সকাম নিকাম তেনেকুৱাবিলাকত আমাৰ নৱপ্ৰজন্মইও চেষ্টা কৰিছে মানে পালন কৰিবৰ কাৰণে যিমানখিনি পাৰিছে চেষ্টা কৰিছে আৰু আচলতে কৰিব লাগিবই কাৰণ সংস্কৃতিয়ে যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ চিনাকিয়ে নাথাকিব তথাপিও এতিয়া কিছুমান ক্ষেত্ৰত সীমাবদ্ধতা আহিছে খুবেই ব্যস্ত হয় কেতিয়াবা মানে সময় দিব নোৱাৰে এতিয়া আগতে মানে আমি এতিয়া সাত বিহু বুলি কওঁ আগতে সাত বিহু বুলি ক'লে বহাগ বিহু সাত বিহু বুলি ক'লে সাত দিনলৈকে হুঁচাৰি হুঁচৰি মৰা পৰম্পৰা আছিল কিন্তু এতিয়া মানে বিদ্যালয়ে হওক আমাৰ অফিচ কাৰ্যালয়সমূহে হওক সাত দিন খোলাই নাথাকে ছৰী বন্ধই নাথাকে তাৰ আগতেই মানে অফিচবিলাক খোলে কলেজ স্কুল কলেজবিলাক খোলে গতিকে সিমানখিনিলৈকে পৰম্পৰা মানি চলাৰ ক্ষেত্ৰত অকণমান অসুবিধাৰে সন্মুখীন হয় বা অন্য অনুষ্ঠানৰসমূহৰ ক্ষেত্ৰটো ব্যস্ততাৰ কাৰণে কেতিয়াবা অকণমান বাধাৰ সন্মুখীন হ'বলগীয়া হয় তথাপিও আমাৰ নৱপ্ৰজন্ম যিসকল আছে উঠি অহা প্ৰজন্ম সকলোৱে চেষ্টা কৰিছে ৰক্ষা কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে আৰু যিসমূহ আচলতে আমাৰ সাংস্কৃতিক মূল্যবোধ আছে ধৰা বন্ধা নীতি নিয়ম অকণমান শিথিল হোৱাৰ প্ৰয়োজনীয়তা আহিছেও বৰ্তমান সময়ত তাৰ মানে বিশেষকৈ সময়ৰ কথাটো হৈছে বা যিধৰণে মানে পৰিৱেশ পৰিস্থিতি সলনি হৈছে সেই দুইটা বিষয়ৰ লগত সামঞ্জস্য ৰাখিবলৈ যাবৰ কাৰণে যোৱাৰ কাৰণে কৰবাত অকণমান এৰা ধৰা কৰিবলগীয়া হয় তথাপিও সেই এৰা ধৰা কৰিবলগীয়া হৈছে যদিও কিন্তু আমাৰ শিপাডালৰ পৰা মূল শিপাডালৰ পৰা আচলতে আঁতৰি যাব নালাগে সেয়া লাগিলে মানে নৱপ্ৰজন্মইও কথাখিনি চাব লাগে চালি জাৰি চাই মানিবলৈ চেষ্টা কৰিব লাগে যিমানখিনিলৈকে পৰা যায় যিমানখিনিলৈকে চেষ্টা কৰিলে মানি চলিলে যাতে আমাৰ পৰম্পৰাবিলাকত মানে বাধাৰ সন্মুখীন হোৱা নাযায় আৰু জ্যেষ্ঠসকলেও এই ক্ষেত্ৰত অকণমান এৰা ধৰা কৰিব লাগে যাতে মানে দুয়োফালে মিলাব পাৰি নহ'লে যদি এটা এফালৰ পৰাও জ্যেষ্ঠ কনিষ্ঠ কোনেও যদি অকণমান নেমানে কথাবিলাক মানি চলিবলৈ পৰম্পৰাবিলাক ৰক্ষা কৰিবলৈ অকণমান অসুবিধা সন্মুখীন হ'ব গতিকে অকণমান শিথিল হ'ব লাগে ধৰাবন্ধা হোৱাতকৈ একেবাৰে ধৰাবন্ধা হোৱাতকৈ এৰা ধৰা হ'ব লাগে আৰু সেইধৰণে হ'লেই পৰম্পৰাও ৰক্ষা পৰিব আমাৰ সমাজ ব্যৱস্থাটো আগবাঢ়ি যাব ভাল হ'ব সকলোৱে